গ্ৰাহকসকল মোৰ গ্ৰাহকসকল কোন মানে মই এগৰাকী গাঁৱৰ দোকান এখন চলাই আছো ধৰক এই গাঁৱৰ ওচৰে পাঁজৰে তেনেকৈ যিখিনি গাঁও আছে আমাৰ গাঁৱৰ ওচৰে পাঁজৰৰ সেইখিনিয়ে গ্ৰাহক বুলি ভাবোঁ কাৰণ তেওঁলোকে সদায় আহে আৰু ৰাস্তাই ধৰক এইফালে যিখিনি গাড়ীয়ে অহা যোৱা কৰা মানুহ বেলেগ জেগাৰপৰা আহে তেওঁলোকৰ তেনেকৈয়ে আৰু গ্ৰাহক অসমীয়া গ্ৰাহক আছে বিহাৰী আছে ধৰক বেংগলী তেনেকৈ বহুত ধৰণৰ গ্ৰাহকে আছে কোন বুলি এজনক ক'ব নোৱাৰি আৰু গ্ৰাহকটো ঢেৰ চব সকলো জনগোষ্ঠীৰে গ্ৰাহক আহে ধৰক আদিবাসী আদিবাসী লাইন আছে আমাৰ ইয়াত বাগান আছে গতিকে বাগানীয়া লোকসকলো আছে তেনেকৈ বহুত গ্ৰাহক আছে তেওঁলোকৰ জনগাঁথনি বয়স জাতি লিংগ আদি বয়স বুলি ক'বলৈ হ'লে বয়সটো সৰু ল'ৰাও আহে এতিয়া বয়স সঠিককৈ ক'বলৈ হ'লে ধৰক সৰু ল'ৰা এটাইয়ো মৰ্টন খাবলৈ আহে ধৰক চাৰি বছৰ পাঁচ বছৰ আৰু বয়সীয়াল একেবাৰে ষাঠি সত্তৰ বছৰীয়া বয়সীয়াল আইতা হওক বা বুঢ়া মানুহ বুঢ়া মানুহো তেওঁলোকৰ বয়স ক'বলৈ গ'লে ষাঠি বছৰ সত্তৰ বছৰ তেনেকৈ তেনেকুৱা বয়সৰ মানুহো আহে আৰু গাঁওখনতো বহুত ধৰণৰ মানুহ আছে সৰুৰপৰা ডাঙৰলৈ বয়স এজনৰ ক'বলৈ গ'লেতো ক'ব নোৱাৰি তেনেকৈয়ে আপোনাৰ চাৰি বছৰপৰা ধৰক বৃদ্ধ বয়সলৈকেই গ্ৰাহক আহে যোনখিনি মানে বৃদ্ধ বয়সত উঠা বঢ়া কৰি খোজ চোজ কাঢ়িব পৰা সেইখিনিও আহে গতিকে বয়স ক'বলৈ গ'লেতো সেই তেনেদৰে আৰু চাৰি বছৰৰপৰা ধৰক চাৰি বছৰপৰা ষাঠি সত্তৰ বছৰলৈকো মানুহ আহে আৰু জাতি বুলি ক'বলৈ হ'লে জাতিটো গাঁৱত সকলো জাতিৰে মানুহ থাকে মুছলমান থাকে আদিবাসী থাকে বেংগলী থাকে বিহাৰী থাকে অসমীয়া গতিকে জাতি সকলো জাতিয়ে আহে বুলি ক'ব লাগিব আৰু লিংগ লিংগ পুৰুষ মহিলা শিশু গোটেইখিনিয়ে আহে লিংগ বুলি ক'লে গতিকে আৰু এই বিষয়ে জনাবলৈ মই বেলেগ বিশেষ আৰু আছে বুলি মই নাভাবোঁ গতিকে সেইখিনিতো সকলোৱে জানে যে গাঁও এখনত প্ৰত্যেক জাতিৰে মানুহ থাকে লিংগতো শিশু পুৰুষ মহিলা গোটেইখিনিয়ে আৰু সেয়াই আৰু